অঁ কওক

হয় নেকি

কি খাব লাগিব মই অঁ মই চেনিটো এনেও কমে খাওঁ চেনি কমেই খাওঁ অঁ অঁ

অঁ প্ৰেচাৰটো আহিছে নেকি

অঁ অঁ অঁ অঁ অঁ ঠিকে আছে দিয়ক অঁ কেনেকৈ খাব মেডি মেডিছিনখিনি মই কেনেকৈ খাব লাগিব কৈ দি কৈ দিব নেকি অঁ অঁ ঠিকে আছে অঁ অঁ ঠিকে আছে তেনেহ'লে মই একবাৰ গৈয়ে যাম না মই তেনেকুৱা প্ৰব্লেম পোৱা নাই মোৰ অকণমান টোপনিটো কম কিন্তু কেতিয়াবা ককাল তকাল বিষাই অলপমান কমৰখন কেতিয়াবা বিষায় এ হাতখন বিষায় কেতিয়াবা সেনেকুৱা হয় নাই ম'বাইলটো মই নাচাৱেই একেবাৰে অঁ অঁ অঁ অঁ হ'ব দিয়া অঁ অঁ আচ্ছা ঠিকে আছে